পশু পালনত আচলতে পশুপালনৰ জৰিয়তে আমাৰ বহুতো লাভ হয় লাভ নোহোৱা নহয় আচলতে আমি সদায় চাকৰিমুখী হৈ থাকোঁ কিন্তু আমি গাঁৱত আচলতে চব কৰি কামেই কৰিব পাৰি আমাৰ ঠাই থাকে বিশেষকৈ স্পেচটো আমি পাওঁ আৰু আজিকালি বিভিন্ন ধৰণৰ বিজ্ঞানসন্মত পদ্ধতিৰে বিভিন্ন ব্যৱস্থা কৰি কৃষি মানে কৃষিৰ উপৰিও আমি পশুপালন আমি কৰিব পাৰোঁ য'ত আমি পশু বিভিন্ন ধৰণৰ গৰু গৰুক মানে গৰুৰ ক্ষেত্ৰততেই হওক আমি জাৰ্চি গৰু পুহি গাখীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি আমি সেই গাখীৰৰ তৈয়াৰী বিভিন্ন সা সামগ্ৰী বনাব পাৰোঁ ব্ৰইলাৰ পুহিব পাৰোঁ ব্ৰইলাৰে আজিকালি ব্যৱসায়ত খুব লাভান্বিত হয় ব্ৰইলাৰৰ চাহিদা প্ৰচুৰ পৰিমাণে বৃদ্ধি পাব ধৰিছে ঠিক তেনেকৈ কণী এনেদৰে আমি মুৰ্গী পুহি কণী বিক্ৰী কৰিও আমি বহুত আৰ্থিকভাৱে স্বচল হ'ব পাৰোঁ মাংস আছেই ব্ৰইলাৰৰ মাংস ঠিক তেনেকৈ ছাগলী বিভিন্ন মানে খাহী ছাগলী হওক পঠা ছাগলী হওক এনেদৰে আমি পালন কৰি ইয়াৰ পৰা আমি বহুতো আৰ্থিকভাৱে সস্বচল অৱস্থা এটা পাব পাৰোঁ আৰু আচলতে আমি যদি বিক্ৰীৰ কাৰণে এইবিলাক পোহোঁ বা গাহৰি পোহা হয় মানে চাকৰিৰ প্ৰয়োজনেই নাই যদিহে কামটো ভালদৰে কৰা হয় কিন্তু পু হিলেই নহ'ব সিহঁতৰ আচলতে লালন পালনৰ ব্যৱস্থাও থাকিব লাগে সিহঁতক আচলতে বিভিন্ন জেকা ঠাইত বা সিহঁতে খাদ্য খাব পাইছেনে নাই ভালদৰে সিহঁতক মহ ডাঁহে কামুৰিছে নেকি বতাহ বৰষুণৰ পৰা সিহঁতক ৰক্ষাৰ বাবে সিহঁতক বাসস্থানৰ প্ৰয়োজন আৰু ওখ বাসস্থানৰ প্ৰয়োজন মহ ডাঁহে য'ত যাতে সিহঁতক কোনো ধৰণৰ অশান্তি দিব নোৱাৰে তাৰপিছত খাদ্য সিহঁতে দৈনন্দিন যিবিলাক খাদ্যৰ প্ৰয়োজন সেই খাদ্যসমূহ যাতে সিহঁতে খাব পায় আৰু কিবা ধৰণৰ সৰু সুৰা বেমাৰ আজাৰ হ'লে আমি আওকাণ কৰিব নালাগে আৰু আমি তৎক্ষণাত আচলতে গাঁৱতো আজিকালি ভেটেনাৰী ডক্তৰবিলাক আছেতো গতিকে আমি তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ পৰা বিভিন্ন দিহা পৰামৰ্শ বা ঔষধ পাতি এইবিলাক আনি ইহঁতক ভালদৰে খোৱাবলৈ চেষ্টা কৰিব লাগে তেনেদৰে আমি বিভিন্ন পশুপালনৰ জৰিয়তে যিটো আমি পশুধন বুলি কওঁ আমি বিভিন্ন দিশত আমি বিক্ৰীৰ জৰিয়তে আৰ্থিকভাৱে এটা স্বচল অৱস্থা লাভ কৰিব পাৰোঁ সেয়েহে আমি পশুপালন কৰিব লাগে খেতি বাতিৰ লগতে আমি পশু পালন কৰিও আমি টকা পইচা অৰ্জন কৰিব পাৰোঁ